অঁ কওক

তাত দুটা ৰূম আছে অঁ

আপোনাৰ কি বিজনেছটো কি কৰিব বাৰু কওক

ৰূমটো মানে ৰূমটো মানে হেৰি বাৰ ফুট হেৰি পঁচিছ ফুট বাই পঁচিছ ফুট দুটা ৰূম আছে পঁচিছ পঁচিছ দুটা ৰূম আছে আসাম টাইপ এতিয়া ঘৰ ভাড়া আপোনাৰ আপোনাৰ চালানি দিব লাগিব আপুনি দুই লাখ টকা যিমান দিন থাকে দুই লাখ টকা দিব লাগিব ফিক্স আৰু ঘৰ ভাড়া আপুনি দিব লাগিব হেৰি ঘৰ ভাড়া দিব লাগিব আপোনাৰ আঠ আঠ হাজাৰ আঠ হাজাৰ টকা দিব লাগিব এইট এইট থাউজেন

নাই নাথাকোঁ নহয় তাত আপুনি বেলেগ জেগাত পাব আপুনি আপুনি আপোনাৰ লগত পানী আছে পাইখানা আছে পাইখানা আছে লা লা লাইটৰ বিলটো আপুনি দিব লাগিব

মাজত কথা নাই আমি নাথাকো নহয় তাত গেটটো আপোনাৰ এনি টাইম খোলা থাকিব আপুনি গেটটোৰ চাবি পাব চাবিটো আপোনাক গটাই দিম আমি যেতিয়াই সোমাই তেতিয়াই সোমাব

কিবা এটা কম দিব আৰু কেতিয়া মানে আপুনি যেতিয়াই আহে তেতিয়াই পাব

পাব পাব মোৰো খালী আছে ৰূমটো অঁ অঁ অঁ অঁ আপুনি ৰাতি চাৰে নটা কৰক বাকী আপুনি এটা মোৰ মই চাৰিআলি নয়নপুৰ হাউচ নাম্বাৰ এইটি অঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ